অ হ'লনে নাই গাড়ীখন ম' ম'বিলটোতো মই চেঞ্জ কৰিছিলোঁৱেই অলপ দিনৰ আগতে

বেছি দিন হোৱাই নাই নহয় তিনিমাহ মাহ মান হৈছিলেহে কিমান তোমাৰ কামবোৰ ঠিক নাই হোৱা চাগৈ ন' ভালকৈ কৰিব পৰা নাই তুমি

এতিয়া আকৌ তুমি কৰিব পৰা নাই যে ইমান সোনকালে চা চা হেৰি আকৌ ম'বিল বদলি কৰিব দিলা ব্ৰেকটো দেখোন যোৱা মাহত চেক কৰিছিলাই অ ঠিক আছে হ'ব বাৰু কৰাই দিয়া তেন্তে কৰি দিবা কৰি দিবা দিয়া